আমাৰ অঞ্চলত বিখ্যাত নৃত্যশিল্পী আমাৰ গাঁৱত আছে এই দুজন আছে এজন সত্ৰীয়া নৃত্য এগৰাকী আৰু এজন গানৰ লগত তেওঁ হেৰিও কৰে তেওঁ নামটো হৈছে শ্ৰীমতী ভায়লিনা দত্ত তেওঁ আহি আমাৰ গাঁৱত নামঘৰতে ল'ৰা ছোৱালী কেইটামান গোটাই বহুত ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিলে তাৰবাবে আমি চবেই তেওঁক সম্বৰ্ধনাও জনাইছোঁ আগলৈকে এনেকৈ ল'ৰা ছোৱালীক শিক্ষা দি গ'লে আমি বহুত ভাল পাওঁ তেওঁক আমাৰ ফালৰপৰা বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকে আমাৰ ল'ৰা ছোৱালীবিলাকক তেনেকৈ শিকাই নিবৰ কাৰণে তেওঁ যদি আৰু বেলেগক শিকাই লয় তেতিয়া সেইখিনি শিকাই ল'লে তেওঁলোকেও পাৰিব আমাৰো নাম এটা আহিব আমাৰ অঞ্চললে গৌৰৱ কঢ়িয়াই অনা হ'ব গতিকে আমি বহুত তেওঁক হেৰি কৰিছোঁ মানে বহুত ভাল পাইছোঁ এতিয়া কি হ'ব মানে তেওঁ একেৰাহে আমাৰ ইয়াত থাকিব নোৱাৰে সেইকাৰণে তেওঁ বছৰেকত দুমাহ বা তিনিমাহৰ কাৰণে আহে সেইকেইদিনেই আমি

মানে গোটেই ৰাইজে মিলি তেওঁক বহুত শ্ৰদ্ধা জনাইছোঁ তেওঁ আমাক ল'ৰা ছোৱালীখিনিক আগৰলৈকে এনেকৈ নিজে যদি কৰ্মটো কৰিবলৈ হয় তেনেকৈ তেহে আমাৰ নতুন প্ৰজন্মবিলাকেও কৰি যাব পাৰিব সেইকাৰণে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁ যেতিয়া আমাৰ একেবাৰে পঢ়ি শুনি শেষ হৈ আহিব তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰক শিকাব এতিয়া আমি ল'ৰা ছোৱালীবোৰেও বহুত আগবাঢ়ি যাব আৰু এজন আছে গায়ক তেওঁ হ'ল হেমন্ত চেতিয়া তেওঁকো আমি বহুত শ্ৰদ্ধা কৰোঁ তেওঁ আমাৰ ল'ৰা ছোৱালীবোৰক উৎসাহিত দিয়ে কৰি দিয়ে গতিকে তেওঁকো আমাৰ মাজত আমাৰ অনুষ্ঠানবিলাকত আদৰণি জনাবলৈ আমি গোটেইখনে পাতিছোঁ কথাটো সেইবাবে আমি এতিয়া তেওঁক তেওঁক মানে এতিয়া ৰাজনীতিৰ লগত হেৰি হৈ থাকে হ'লেও আমি মাতিছোঁ তেওঁ ল'ৰা ছোৱালীকেইটামান গোটাই তেনেকৈ অকমান হেৰি কৰি দিম বুলি কৈছে কেতিয়া কৰে কি কথা এতিয়া আমাক জনোৱা নাই

তেওঁ তেওঁ নৃত্যৰ লগত তেওঁ জড়িত আছে গতিকে আমাৰ গাঁৱত মইনা পাৰিজাত এখন খুলিম বুলি তেওঁ কথা দিছিলে কেতিয়াকৈ খুলিব কি কথা এতিয়া আমি তেওঁক মানে লগত হেৰি কৰি থাকিব লাগিব তেওঁ ৰাজনীতিৰ লগত জড়িত থাকে কাৰণে মানে আমাৰ লগত হেৰি কৰি পেলাই অলপ আলোচনা কৰিবলে সময়টো কম হয় সেইটো কাৰণে আমি ফোন কৰিয়ে কথা বতৰা পাতোঁ এতিয়া তেওঁ ঘৰত নাথাকেই এতিয়া কেতিয়া আহিব কি কথা এতিয়া আমি মানে তেওঁক লগ পাবলৈ বহুত টান হ'লেও আমি ফোনৰ জৰিয়তে কথা বতৰা পাতিছোঁ এই বছৰত যদি আমি ল'ৰা ছোৱালীকেইটামান গোটাই মইনা পাৰিজাত হেৰি কৰিবলৈ হয় তেতিয়া তেওঁ আমাক নৃত্য শিকাব বা গানো শিকাব তেনেকৈ ল'ৰা ছোৱালীবোৰ যদি আগবাঢ়ি গৈ থাকে আমাৰ ৰাইজৰ কাৰণে আমাৰ গাঁৱৰ গৌৰৱ আমাৰ তেনেকৈ নতুন প্ৰজন্মবোৰ গৈ যেতিয়া ডাঙৰকৈ হেৰি হ'বগৈ তেতিয়া আমি বহুত ক্ষেত্ৰত আগবাঢ়ি যাওঁ অ' ল'ৰা ছোৱালীবোৰক লৈ যাব পাৰিম সেইকাৰণে তেওঁক আমি মানে একেৰাহে যোগাযোগ কৰিয়ে থাকোঁ ফোনত তেওঁ মানে বিজি থাকে সেইটো কাৰণে আমি কৰিবপৰা নাই আৰু ৰাজনীতিতো তেওঁ থাকে সেইটো কাৰণে আমি বিশেষ কৰিবপৰা নাই এতিয়া আমি এতিয়া কি কৰিব পাৰোঁ চাওঁ যদি পাৰোঁ তেওঁকো মাতিম ভায়লিনা দত্তকো মাতিম দুয়োজনকে একেলগে মিটিং এখন দিম ৰাইজত মিটিং এখন দি তেতিয়া কথাখিনি ক'ব পাৰিম কেতিয়া কি কৰিব পাৰোঁ তেতিয়া আৰম্ভ কৰিম আমি মইনা পাৰিজাতৰ সংঘ এটাও আমাক দৰকাৰ হৈছে সংঘটো আমি হেৰি কৰিব পাৰিম ৰাইজক গোট খাই বনাই ল'ব লাগিব এইখিনিয়ে আমাৰ কথা